মই ৰন্ধাৰ আৰম্ভণি কৰাৰ আগতে প্ৰথমে মোৰ পাকঘৰটো ধুনীয়াকৈ সাৰি পুছি চৌকাটোৰ পৰা জাবৰ জোঁথৰ আঁতৰাই পেলাই লওঁ তাৰ পাছতে মই মই ৰান্ধিবলগীয়া বাচনখিনি ধুনীয়াকৈ ধুই পখালি আনি থৈ লওঁ তাৰ পাছত মই আজি ৰান্ধিবলগীয়া মাংসখিনি আছে সেই মাংসখিনি প্ৰথমে মই ধুনীয়াকৈ ধুই পখালি পানী যোৱাই তাত মছলা হালধি নিমখ অকণমান মিঠাতেল দি ধুনীয়াকৈ হাতেৰে দি মোহাৰি থৈ লওঁ তাৰ পাছতে মই সেই মাংসখিনি ৰান্ধিবৰ বাবে নহৰু আদা আৰু অকণমান জিৰা ধুনীয়াকৈ বেলেগ বেলেগকৈ পিচি থৈ লওঁ তাৰ পাছতে চাৰি পাঁচটামান ধুনীয়াকৈ পিয়াঁজ গুছাই বাকলি গুছাই ধুই পখালি পিয়াঁজ কেইটা মই কাটি লওঁ তাৰ পাছতে মই অকণমান জালুকো ধুনীয়াকৈ পিচি থৈ লওঁ তাৰ পাছতে মই চৌকাটোত মোৰ ধুনীয়াকৈ জুইকুৰা জ্বলাই শুকান খৰি কেইডালমান দি আৰু লগতে কাঠ খৰি কেইডালমান দি লৈ ধুনীয়াকৈ ধুই আনি থোৱা কেৰাহিখন পাতি লওঁ তাৰ পাছতে কেৰাহিখন গৰম হোৱাতেই মই তাত জোখৰ মতে তেল অকণমান দি প্ৰথমে মাংস ৰান্ধিবৰ কাৰণে আলু কেইটুকুৰামান ধুনীয়াকৈ ধুই কাটি সেই তেলতে ফ্ৰাই কৰি আলু কেইচকল ধুনীয়াকৈ লাহেকৈ মই অঁতৰাই থৈ লওঁ তাৰ পাছতে মাংসখিনি ধুনীয়াকৈ সেই তেলতে দি লৰাই লৰাই ধুনীয়াকৈ ভাজি থাকোঁ তাৰ পাছতে যেতিয়া ভাজি ভাজি ধুনীয়াকৈ ৰঙচুৱা ৰং পৰিব মই তাৰ পাছত আলুখিনি দি দিওঁ আলু চালু দিয়াৰ পাছত নিমখ হালধিতো দিয়া হৈয়েই গ'ল ধুনীয়াকৈ মছলাখিনি দি দিওঁ দি পেলাই তাতে এটা বিলাহীও কাটি দিওঁ ধুনীয়াকৈ বিলাহী চিলাহী কাটি মই মাংসখিনি লৰাই লৰাই শেষত অকণমান ঢাকনীখন মাৰি দিওঁ ঢাকনীখন মৰাৰ পিছতে অকণমান পৰ থাকিবলৈ দি আকৌ অকণমান চাই পেলাই মই মাংসখিনি অকণমান শুকান নিচিনা দেখিলে পানী অকণমান চটিয়াই দিওঁ তাৰ পাছতে মই আকৌ অকণমান ঢাকন মাৰি পেলাই আলুখিনি সিজালৈকে অপেক্ষা কৰোঁ তাৰপৰা আকৌ ঢাকোনটো দাঙি লৈ লাহেকৈ চাওঁ চাই লৈ পেলাই আলু আৰু মাংস সিজিছেনে চাই লওঁ তাৰপৰা মই কাষতে জুইৰ কাষতে থৈ দিয়া গৰম পানীৰ ডেকটোৰ পৰা অকণমান পানী দি দিওঁ তাতে পানী দিয়াৰ পিছত আকৌ ঢাকোন মাৰি মই বাৰীলৈ গৈ ধনীয়া পাত দুডালমান চিঙি আনোগৈ তাৰ পাছতে ধনীয়া পাতখিনি চিঙি আনি মই লাহেকৈ ধুই পখালি কুটি থৈ লওঁ তাৰ পাছতে মই ঢাকোনখন দাঙি পেলাই দেখোঁ ধুনীয়াকৈ মাংস সিজিছে আৰু আলু ধুনীয়াকৈ সিজিছে লাহেকে মই ধনীয়াখিনি দি ঢাকোনখন মাৰি মাংসখিনি খাব পৰাকৈ প্ৰস্তুত কৰি নমাই থওঁ আৰু এইখিনিতে মই আৰু এটা উপকৰণ কৰিবলৈ লৈছোঁ সেয়া হৈছে ভেদাইলতাহঁতৰ সৈতে শিঙি মাছৰ জোল শিঙি মাছ বা মাগুৰ মাছ হ'লেও হ'ব মই প্ৰথমে বাৰীলৈ গৈ ভেদাইলতাখিনি ধুনীয়াকৈ ঠাৰিৰে সৈতে এখন কটাৰি লৈ কাটি আনো তাৰ পাছতে এটা খৰাহিত ধুনীয়াকৈ পাতখিনি চিঙি পানীৰে ধুনীয়াকৈ ধুই অকণমান পানীটো যাবৰ বাবে খৰাহিটোতে লাহেকৈ থৈ দিওঁ তাৰ পাছতে মই আনি থোৱা মাগুৰ মাছটো ধুনীয়াকৈ বাচি পিচ পিচকৈ কাটি পানীৰে ধুনীয়াকৈ ধুই লওঁ তাৰ পাছত লাহেকৈ মই সেই মাছতে অকণমান কেঁচা মিঠাতেল আৰু নিমখ হালধি জোখমতে দি সানি থৈ লওঁ তাৰপৰা মই এই ভেদাইলতাকণ প্ৰস্তুত কৰিবলৈ আৰু দুটা আলু লগতে কাটো আলু দুটা মই প্ৰথমে অকণমান পানীত ধুনীয়াকৈ ধুই পখালি বাকলি গুচাই বইল কৰি লওঁ বইল হোৱাৰ পাছত মই আলু দুটা কাঢ়ি ধুনীয়াকৈ থৈ কেৰাহীখন পাতি তাতে অকণমান জোখমতে তেল দি মাছৰ যি মই কাটি থোৱা আছিল তেল নিমখ সানি থোৱা সেই নিমখৰ সেই মাছৰ পিচ কেইটা ভাজি লওঁ মাছৰ পিচ কেইটা অকণমান ৰঙচুৱা হোৱা সময়তে মই বাচন এটালৈ কাঢ়ি থৈ আৰু সেই মাছৰ তেলতে মই ভেদাইলতা পিচি থোৱা পাতখিনি লাহেকৈ ভাজি দিওঁ তাৰ পাছতে মই তাতে অকণমান নিমখ আৰু হালধি দি মছলা অকণমান দি লৈ ভাজি ভাজি বইল কৰি থোৱা আলুকেইটা অকণমান হাতেৰে পিটিকি ভাঙি সেই ভেদাইলতাৰ জোলতে দি দিওঁ তাৰ পাছত মই ধুনীয়াকৈ ভাজি ভাজি ভাজি ভাজি অকণমান লাগি ধৰিবৰ সময়তে লাহেকৈ অকণমান গৰমপানীৰ ডেকটোৰ পৰা দি দিওঁ তাৰ পাছতে অকণমান যেতিয়া উতল এটা আহে তেতিয়া মই যিখিনি ভাজি থৈছিলোঁ সেই মাছখিনি লাহেকৈ মই কেৰাহীখনত বাকি দিওঁ তাৰ পাছত ভেদাইলতাখিনি লাহেকৈ লৰাই মাছৰ লগত ধুনীয়াকৈ লৰাই পেলাই মই এখন ঢাকন মাৰি দিওঁ ঢাকন মাৰি জুইকুৰা অকণমান লাহেকৈ বঢ়াই দি দুই মিনিটমান উতলিব দিওঁ তাৰপিছত আকৌ ঢাকনখন যেতিয়া খোলোঁ খুলি পেলাই তাত মই যিখিনি আদা নহৰু পিচি থোৱা আছিলে সেইখিনি মই লাহেকৈ তাতে দি দিওঁ দি লৈ মই ধুনীয়াকৈ আকৌ অকণমান পানী দি লাহেকৈ ঢাকন মাৰি থওঁ তাৰপিছত মই অকণমান জালুক ধুনীয়াকৈ খুন্দি ধুনীয়াকৈ মিহি কৰি লওঁ তাৰ পাছত মই লগে লগে ঢাকনটো উদঙাই উতলি থকা ভেদাইলতা আঞ্জাকণত জালুক গুৰিকণ দি দিওঁ আৰু অকণমান পানী আৰু অকণমান দি লাহেকৈ ঢাকনখন দি মই বাৰীলৈ গৈ ধনীয়াপাত দুডালমান চিঙি আনো সেই ধনীয়াপাতেদি মই ধুনীয়াকৈ ধুই কাটি থৈ লওঁ তাৰ পাছত যেতিয়া আকৌ মই ধনীয়া ঢাকনখন দাঙো ধুনীয়াকৈ মাছৰ ভেদাইলতা মাছৰ আঞ্জাকণত সেই ধনীয়াকণ দি লাহেকৈ খোৱাৰ বাবে প্ৰস্তুত কৰোঁ